অঁ মই পিজি বিচাৰি আছিলোঁ মানে ত' আপোনাৰ আপোনালোকৰ পিজিটোৰ কথা মোক ক'লে কিন্তু কেনেকুৱা ধৰণৰ ফেছেলেটিজ আৰু কি কি বস্তু আছে ক'ব নেকি মোক মানে সদ্যহতে লাগিছিলেই হয় মই কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ হয় ছাত্ৰী হয় হয় প্ৰয়োজন হ'ব পৰিৱেশটোৰ চিংগোল ছিটাৰ হ'লে বেছি ভাল হয়

হয় হয় হয় কেনেধৰণৰ

পানীৰ পানীৰ পইচাটো এক্সট্ৰাকে বুলি ক'লে যে সাধাৰণতে পানীৰতো ইনক্লুদ হৈ থকা যায় ন আচ্ছা আচ্ছা বাৰু হয়

হয়

ঠিকে আছে বাৰু হয় হয় ঠিকে আছে বাৰু মই এবাৰ ৰুমটো চাই লম যদি মোৰ পচন্দ হয় বা মোৰ ভাল লাগে তেতিয়াহ'লে মই আপোনাক জনাম দিয়ক হয় থেংকিউ